কি খবৰ মোৰো ভালেই মাহঁতৰ ভাল নহয় ভাত পানী খালোঁ তুমি খালা আমাৰ ফালে আহিবা নেকি এই কাম এটা আছিলে আমাৰ গাঁৱৰ যে দলংখন দেখিছানে কিমান বেয়া হৈ গৈছে সেই তোমালোকৰ সেইফালৰ পৰা আহিবলৈও বা আমাৰ এইফালৰ পৰা তোমালোকৰ সেইফালে যাবলৈও কিমান যে দিগদাৰ সৰু ল'ৰা ছোৱালীবোৰ স্কুল যাবলৈও দিগদাৰ হৈছে জানা ভণ্টি গৈ থাকে সেইফালে মোৰ ভয়ে লাগে তাকে ভাবিছিলোঁ হেৰি পঞ্চায়তত এপ্লিকেশ্যন এখন দিওঁগৈ বুলি তোমালোকৰ সেইফালে উলিয়াই চাবাচোন মানুহ কেইজনমান মইয়ো এইফালে কৈছোঁ হেৰি কেইজনমানক ধৰা এইফালে মই হেৰি এই পাউল বৰাক কৈছোঁ তাৰপিছত সীমা বৰগোঁহাঁইক কৈছোঁ তাৰপৰা সিদ্ধাৰ্থ হাজৰিকাক কৈছোঁ তাৰপৰা আৰু এইজন যে অকণমান অকণমান দন্দুৰাকৈ যে কথাবিলাকে যে অকণমান দমত ক'ব পাৰে এই ৰ'বা মই নামটোৱে পাহৰি গৈছোঁ এই নগেন বৰগোহাঁই যে তেওঁকো কৈছোঁ তোমালোকৰ সেইফালেও অকণমান জনা বুজা মানুহ আছে নহ্ তুমি কৈ চাবাচোন

অঁ এই অহা সোমবাৰ মানে গ'লে ভাল হ'ব যেন পাওঁ কাৰণ সোমবাৰে সব মানে আহে নহ্ পঞ্চায়তলৈ আৰু পইণ্ট

মইয়ো ক'ম মই আৰু কোনোবা যায় নেকি সেইটোও সুধি চাম

ঠিক আছে দিয়া ফোন কৰিবা হ'ব